অঁ কওকচোন অঁ হয় হয় কওক

মই আপোনাৰ ৰাতিপুৱালৈ যাব পাৰিম বা এতিয়া এতিয়াতো ৰাতিয়ে হ'ল হয় আৰু আগতে বাতৰি নিউজত আহিছেনে

যাব পাৰিম বাৰু মই ৰাতিপুৱা আপোনাৰ নটামানত আহি যাব পাৰিম মই

অঁ ঠিক অঁ আপোনাৰ যদি নটাত কোনো লাইভত নটাতে পাৰিব আপোনাৰ লাইভ লাইভ লাইভ আহিলে নটাতে পাৰিম যদি অ ঠিক আছে